সেইটো শাক পাচলি এসোপাও নাই দৰৱ দিয়া খালেতো সেইটো স্বাস্থ্যৰ কাৰণে এনেও হানিকাৰক হয় নহয় এটা কথা কওঁ আজিৰ যুগত আমি কিন্তু দৰ শাক পাচলি কিনি নেখাওঁ আমি এতিয়া ঘৰত দুজনে মানুহ থাকোঁ এওঁ আৰু মই কিন্তু আমি কোমোৰাজোপা জলকীয়া এজোপা বেঙেনা এজোপা সদায় ৰুই আমি মানে নিজৰ ঘৰৰ শাক পাচলিহে খাওঁ আমি খুব সবে জানে যে আমি কিনা শাক পাচলি নাখাওঁ বুলি গতিকে মানে এতিয়া দৰৱ দিয়া শাক পাচলি খাই খাই মানুহ বেমাৰী হৈছিল বেমাৰী হৈছে তাৰপিছত আৰু আমাৰ উঠি অহা প্ৰজন্মটো একদম বেদ বেয়া হৈ গৈছে আমি ভাল খালে কি হব এতিয়া সিহঁতেটো ভাল খাব পৰা নাই সেই দৰৱ দিয়া শাক পাচলি আৰু মই নিজ চকুৰে দৰৱ দিয়া দেখিছোঁ মানে শাক পাচলি সেইবোৰ বৰ মাৰাত্মক আৰু সেইবোৰ সাৱধানতা অৱলম্বন নকৰিলে মানুহৰ মানে খুব বেয়া অৱস্থালৈ যাবগৈ আৰু পিছত গতিকে এইটো কিন্তু কণ্ট্ৰল কৰাটো দ চৰকাৰ বৰ দৰকাৰী কাম দেই এইটো মানে এক এক নম্বৰ কাম বুলিয়ে ক'ব লাগিব তাৰমানে বেপাৰীবিলাক আজিকালি ইমান সেইদিনা মই এটা ভিডিঅ' দেখিছোঁ তৰমুজকেইটা মানে চিৰিঞ্জে মানে কেইবাটাও ৰঙা নীলা মানে চিৰিঞ্জ থৈ দিয়ে আৰু তৰমুজকেইটাত সুমুৱাই সুমুৱাই মানে হেৰি ডাঙৰ কৰেনে কি কৰে নাজানো আৰু সেইটো দেখুৱাইছে তাৰপিছত পুলিচে ধৰিলে পুলিছে ধৰি মানে একদম লুটিয়াই দিছে মাৰি মাৰি তাৰপিছত দেখুৱাবলৈ কেনেকৈ তই ইয়াত দৰৱ সুমুৱাৱ তেতিয়া মানে পুলিচৰ আগত দৰৱ সুমুৱাই দেখুৱাই দিছে গতিকে সেইবোৰ খালেতো মানুহ এনেও হেৰি এতিয়া আমি এতিয়া বাসত্তৰ বছৰ তেসত্তৰ বছৰ বয়সতো মানে আমি এতিয়া কাম কৰি খাই থাকিব পাৰিছোঁ কোনেও মানে আমাৰ বোজা হোৱা নাই কাৰো কাম কৰি খাইছোঁ নিজেও কামকেইটা কৰি খাই থাকিব পাৰিছোঁ গতিকে মানে মই ভাবোঁ এইটো গভৰ্ণমেণ্টৰ মানে হেৰি থাকিব লাগে মানে সহযোগীতা থাকিব লাগে কেলৈ মানে এই শাক পাচলিৰ দৰৱটো বন্ধ কৰিলে বহুত মানুহ নিৰোগী হৈ থাকিব সেইটো কাৰণে মানে মই সেইটো বৰ হেৰি কৰোঁ ছাপৰ্ট কৰোঁ আৰু গভৰ্ণমেণ্টকো মই অনুৰোধ কৰোঁ যে এইটো যে পাৰে নহয় অকণমানতে কওঁ বুলিলে নহয় জানো এতিয়া প্ৰতিটোতে তোমাৰ হেৰি দৰৱ আমি সেইকাৰণে একদম ফটকৈ গম পাওঁ লোকৰ মানে দৰৱ দিয়া শাক পাচলি আমি সদায় নিজৰ ঘৰত এতিয়া তুমি গ'লেও দেখিবা আমাৰ ঘৰৰ বেঙেনা দুজোপা জলকীয়া দুজোপা এনেকা মানে আমাক খোৱাৰ যিটো হেৰি সেইটো আমাৰ মানে নিজৰ ঘৰতে কৰিলোঁ মানে কোনোবাই কৰি দিছে বুলি নহয় মই নিজে মোৰ সৰু কোৰ এখন আৰু দাৰ এখন আনিছিলোঁ মই খোচোৰ খোচোৰ খোচোৰ খোচোৰ আজৰি সময়ত সেইবোৰকেই কৰি থাকোঁ না ওচৰ চুবুৰীয়া ফুৰা নাই হেৰি কৰা সেইবোৰ মই নাযাওঁ মই মানে সেই বাৰীখনতে খোচ খাচ লাগি থাকোঁ সেইকাৰণে মই দৰৱ দিয়া শাক পাচলিৰ বিষয়ে একো মই ছাপৰ্ট নকৰোঁ মানুহ মানে ধংসৰ পথলৈ আগবাঢ়ি গৈছে